হেল্ল' দিব্য় এতিয়া বিজি আছা নেকি বিজি আছা নেকি কিবা বিজি আছ নেকি অঁ হেৰি নহয় তোৰ চ'তটো চ'ত ব'হাগ পালেহিয়েই গম পাইছয়ে চাগে তাৰ পৰা কি কৰিম বুলি ভাবিছা যোৱা বছৰৰ লেখিয়াকে আকৌ আঞ্চলিক ভিত্তিত মানে কি ব'হাগী মেলা পাতনে তাকে আমাৰ আকৌ কমিটিখন আকৌ গঠন কৰিব লাগিছিলে নহয় পুৰণা কমিটি নালাগে বাৰু নতুন কমিটি আকৌ গঠন কৰিম বাৰু তাৰপিছত নে

অঁ সেইটোৱে ভাবি আছোঁ মানে কি যোৱাবাৰ আমাৰ বহুত মানে আমি বিশেষকে ডাঙৰখিনিৰ ওপৰত বেছি ভৰষা কৰিলোতো ন এতিয়া লাষ্টত ফাউলটো আমিহে আমি আমি দুটাহে খালোঁ গতিকে মানে তেনেকুৱা কাম কৰি একো লাভ নাই যাতে আমি মই মই তোকো সেইটোকে কম বুলি ভাবিছিলোঁ যে কোনো সৰু ল'ৰাই কিবা এটা শিকক বস্তুটো যিটো আমাৰ আঞ্চলিক বস্তু আঞ্চলিকৰ নাম এটা থাকিব লাগিব ধৰ ফাংচন সেইটোৱে যোৱাবাৰ প্ৰ'ব্লেম হ'ল বাৰু তাৰপৰা ফাংচনত বেছি গুৰুত্ব দিয়া হৈছে বাকীখিনি আমাৰ হ'লেও ইমানো বেয়া হোৱা নাছিলে বাাৰু হৈ গ'ল হৈ গ'ল হয় হয় কিন্তু মানে কি বৰ বিহুৱতীৰ ক্ষেত্ৰত বাৰু ঢূুলীয়া পাৰ্টীটো অকণমান চিলেকশ্যনটো ভুল হ'ল

এইটোৱে আমাৰ যোৱা বছৰ মানে কি প্ৰথম যোৱা বছৰ প্ৰথম পাতিছিলোঁ আমি মানে প্ৰথম মানে যোৱা বছৰ আমি প্ৰথম খেলি মেলি হ'ল অকণমান খেলি মেলি হ'ল এইবছৰ যোৱা বছৰ অভিজ্ঞতা পৰা অকণমান ভালকে কৰিম আৰু কিবা এটা কৰিম বুলি ভাবিছোঁ মানে তই কি কৰ তোৰ কথা ৰাজহুৱাকে মিটিং দিব লাগিব বাকী এনেই

কালেশ্যনটো আছে কালেকশ্যন বাৰু পিছত পাতিম পাতিমতো আকৌ প্ৰথমটো তই মই আৰম্ভ কৰিছোঁ দেচোন তই মই পাতি লওঁ

নহয় তই সেইটো তাইক সেনেকে তই তেনেকে কৰি দিলেই নহ'ব কথা প্ৰথম কথাটো হৈছে হোৱাটছএপ গ্ৰুপটো আজিকালি পাঁচ মিনিট নালাগে বা দুই মিনিট নালাগে খুলি দিব পাৰি প্ৰথম কথাটো হৈছে আমি মানে কি তয়ো ক'লি কথাটো য়ুথক আনিব লাগে ময়ো কৈছোঁ য়ুথক আনিব লাগে হয়নে নাই গতিকে আমাৰ আঞ্চলিকত কিমানখন গাঁও আছে সেই আঞ্চলিকৰ গাঁওকেইখনৰ পৰাা আমি প্ৰতিখন গাঁৱৰ পৰা তিনিটা চাৰিটাকে য়ুথ আনিব লাগিব হয়নে এতিয়া মোৰ যিমানটা চিনাকি মোৰ যিমানটা চিনাকি আছে মোৰ কিমান আছে তোৰ ধৰ মোৰতো মোৰো আছে বাৰু প্ৰতিখনটো আমাৰ আঞ্চলিকত মিনিমাম তোৰ ওলাবই কিন্তু আনিব পাৰিব লাগিব ন আমি সেইটো কাৰণে আমি চেষ্টাও কৰিব লাগিব আহিব বুলি আমি সেইটোৱে প্ৰথম আমি য়ুথখিনি উলিয়াই আনিম প্ৰথম কামটো কৰিব লাগিব আমি সেই য়ুথখিনি প্ৰতিখন গাঁৱৰ পৰা তোৰ বেছি নালাগে আমাৰ এই বাৱন্নখন আছে বাৱন্নখন গাঁৱৰ পৰে নেকি আমাৰ আঞ্চলিকত বাৱন্নখন পৰে হয় বাৱন্ন খনৰ পৰা তোৰ ত্ৰিছ চল্লিছখন হ'লেও এটাকে আনিলেও ত্ৰিছ চল্লিছটা

মানে পিছত ক অঁ পৰামৰ্শ ল'বই লাগিব আমি সেইটো যোৱা বছৰ যিমান যি হওক যেনেকুৱাই নহওক আমি আকৌ পৰামৰ্শত তয়ো ইমান অভিজ্ঞতা নাই মোৰ অভিজ্ঞতা নাই পৰামৰ্শটো আমি ল'ব লাগিব সেই তেওঁলোকৰ পৰা

তেনেকুৱা হয় বাৰু সেইটো মই বুজি পাইছোঁ হ'ব বাৰু সেইটো আমি উলিয়াই আনিম এনেই তোৰ কিমানমান

এই সেইখিনি বাৰু সেইখিনি সেইখিনি পিছৰ কথা পাতি আছোঁ বাৰু সেইটো হয় সেইটো মই কৈছোঁ ফকতীয়া হ'ল আৰু যোৱাবাৰ

ৰাখিব লাগিব সেইটো হয়

ন পিঠা

সেইটো হয় কিন্তু এটা কথা নহয় মানে মই তোক বিশেষ কল কেলে কৰিছোঁ শুন মানে কি বিশেষকে তোৰ তিনিআলিত দোকান আছে তোৰ তই তোৰটো বহুত ল'ৰা চিনাকি আছে তোৰ আমাৰ আঞ্চলিকৰ গোটেই প্ৰায় ল'ৰাই তোৰ তাতে কাম কৰে মানে অনলাইনৰ কাম প্ৰায়ে কৰে তোৰতো চিনকি আছে মানে কি মেইনকে প্ৰথম তোক এটা দায়িত্ব দিছোঁ ল'ৰাখিনিক তই কাইলে পৰহিলেৰ ভিতৰত ল'ৰাখিনিৰ লগত যোগাযোগ কৰি গ্ৰুপ এটা বনা ফাৰ্ষ্ট কাম হ'ল আমাৰ সেইটো সেইটো কৰি দিবি হা অঁ ছেকেণ্ড বাৰু লীড যিহেতু আমি দুটাই ল'ব লাগিব কাইলে মানে তেহেঁতকো বুজাব লাগিব ন

সেইটো হয় বাৰু সেইটো পাতিবই লাগিব সেইটো নহ'লে ভুল কৰা হ'ব আমি

অঁ সেই কিবা এটা ল'ব লাগিব সেইটো হয় বাৰু সেয়া এটা কাম কৰোঁ কাইলে আমি তেতিয়াহ'লে পুৰণা মানুহখিনিৰ লগত ডাইৰেক্ট তই মই টাচ এটা কৰি চাওঁ আৰু প্ৰথম নকৰোঁ নকৰোঁ ডাইৰেক্ট ঘৰে ঘৰে গৈ পাতিম প্ৰথম

সেইটোৱে যোৱাবাৰ যি হ'ল হ'ল আউ সেইটোৱে আউ নাই সেই সেইটো হয় বাৰু

তাতকেও নাই সেইটো বাৰু সেইটোৱে তাত তাতকে মেইন কথাটো কি গম পাইছ নে নাই ফাইনেন্স এতিয়া মানে আমি পইচাটো ক'ৰপৰা উলিয়াম নহয় নহয় সেইটো বাৰু কৰিম সেইটো শুন মইতো চিম্পুল কথা কৈছ দেই সেইটো সেইটোতো কৰিম মানে এতিয়া আমাৰ আমাৰ মানে কি ব'হাগী মেলা পাতিবলে আমাৰ এটা চি এতিয়া চিন্তা এটা আহি গ'ল তোক তই সেইটো কথা গম পাইছ নেজানো আগতে আমি পইচা পাতি মানে ফাইনেঞ্চৰ কথাত মানৱ ডেকাৰ ওচৰলৈ যাওঁ এইটো মোৰ তই তই কথাটো শুনি ল এতিয়া আমাক মানৱ ডেকাই হেল্প নকৰে নকয় আকৌ তেওঁ হৈছে লখিমপুৰ সমষ্টি আমি নাওবৈচা সমষ্টি সেইটো ডিফাৰেন্সটো আহি গ'ল টীমটো টীমটো বনালে সিহঁতে চব দায়িত্ব ল'ব কথা নাই নহয় চব যাব লাগিব এটা কথা মানৱ ডেকাই যে যদি কাইলে কৈ দিয়ে বোলে তোৰ মই বোলে হেৰি এই এইটো মোৰ সমষ্টিত নপৰে মই এইটোত মই নকৰোঁ এইটোত মই পইচা আমি কি কৰিম আমি নিজৰ জেপৰ পা পইচা ধৰি প্ৰ'গ্ৰেম পাতিব নোৱাৰোঁ নহয় চব পিনৰ পৰা চিন্তা কৰিব লাগিব এই পইচা হৈছে যোৱা মিনিমাম আপোনাৰ তাত দহ হেজাৰ পাঁচ হেজাৰ দহ হেজাৰ দিব পাৰিবি কিন্তু লাখ টকাতো দিব পাৰিবি নি সেইটো নহয় সেইটো তই ক'লে নহ'ব আৰু কথা শুন পঞ্চায়ত ইলেকশ্যনটো যে আহি আছে আমি পঞ্চায়ত ইলেকশ্যনত কেণ্ডিডেটখিনি ভিজিট কৰাটো ভা ভিজিট কৰিব লাগিব প্ৰথম কথাটো নহয় প্ৰথম থুলমুলকে পাতি আছোঁ পিছত আমি মিটিঙত পাতিম বাৰু বেলেগ কথা মানে মিটিঙত আমি গোটেই মিটিংখন পাতিবলৈ হ'লেও তয়ে ময়ে মেইন যেতিয়া লীড লৈছোঁ তই ময়েতো প্ৰথম গোটেই মিটিঙতটো তয়ে ময়ে পাতি ল'ব ক'ব লাগিব যে আমি এনেকে আগবাঢ়িম এনেকে আগবাঢ়িম হয় নে নহয় প্ৰথম আমি কি কৰিম পঞ্চায়ত ইলেকশ্যন আহি আছে মোৰ মোৰ মোৰ মতে আমি প্ৰথম পঞ্চায়তৰ যিমান মানে এতিয়া তোৰটো প্ৰেচিডেন্টটো বাদ দে বা বাকী যিমানে খেলিম বুলি ভাবিছে প্ৰথম তেহেঁতক টাছ কৰিব লাগিব

কালেকশ্যন প্ৰথম তেহেঁতৰ পৰাই আৰম্ভ কৰিম কি কেনেকে দিয়ে নহ'ব পাৰে কিন্তু কোনোবাইতো ভাবি আছে খেলিম বুলি হৈ যাব তোৰ তাকে চিলেকশ্যনটো অকল হেৰিটোহে চিলেকশ্যন কৰিম তোৰ গম পাইছোঁ অকল হেৰিটোৱে প্ৰেচিডেণ্টটোহে চিলেকশ্যন বাকীখিনি চিলেকশ্যন গম পাইছোঁ মেম্বাৰটো খেলিব লাগিব কোনোবাই প্ৰেচিডেন্টো আছে এই হ'লেও কিবা এটা উলিয়াব লাগিব নহ'লে তই নোৱাৰি নহয় যিয়েই নিদিয়ক পাঁচ টকা দিয়ক দহ টকা দিয়ক কিবা এটা উলিয়াবই লাগিব